হয় মই শ্বাৰ্ক টেংকৰ বিষয়ে জানোঁ তেওঁলোকক মই টিভিত ডাঙৰ ডাঙৰ শ্ব'ত বহি থকা দেখা পাওঁ তেওঁলোকে ব্য়ৱসায় কৰিবলৈ কিছুমান লোকক লোন প্ৰদান কৰে ই মানুহক ব্য়ৱসায় আৰম্ভ কৰিবলৈ বহু ধৰণৰ লোন প্ৰদান কৰে তাৰ আধা শতাংশ শ্বাক টেংকৰ বিষয়ে লোকে লাভ কৰে